এল পি জি সংযোজন আছেনে যদি আছে তেন্তে সোধা এতিয়া এল পি জি ৰ সংযোজন বৰ্তমান মোৰ আছে আৰু এতিয়া খৰি ব্যৱহাৰ কৰাতকৈ এইয়া সম্পূৰ্ণ বেলেগ মই জন্ম হৈ অহাৰ জন্ম হোৱাৰপৰাই আমি এল পি জি সংযোগ এল পি জি কে ব্যৱহাৰ কৰি আহিছোঁ খৰি কোনো ধৰণৰ কোনো দিন ব্যৱহাৰ কৰি পোৱা নাই আৰু মই জনাত খৰিতকৈ এল পি জি য়ে যথেষ্টখিনি সুবিধা আমাক দিছে কাৰণ এতিয়া যদি খৰি জ্বলায় খৰি একুৰা জ্বলাবৰ কাৰণে জুই একুৰা জ্বলাবৰ কাৰণে আমাৰ বহুত সময় প্ৰয়োজন হয় আকৌ জুই একুৰা জ্বলাই জুইকুৰা খৰি দিয়া বা হেৰি ফুকি থকা সেইবোৰ কৰি থাকোঁতে আমাৰ বহুতখিনি সময় যায়গৈ তাৰ সনলি আমি যদি পটককৈ এল পি জি টো জ্বলাই ষ্টভটো জ্বলাই আমি জুইকুৰা ভাতকেইটা বনোৱা হয় বা দাইলকণ বনোৱা হয় তেতিয়া আমাৰ সময়টো বহুত বহুতখিনি সোনকালে কামখিনি কৰিব পাৰোঁ খৰিতে যদি আমি খৰি ব্যৱহাৰ কৰোঁ তেতিয়া সেই খৰিখিনি জ্বলাবলৈ যাওঁতে আমাৰ হেৰি হাতৰ অৱস্থা হাতো লেতেৰা হয় মই জনাত মানে হাতো লেতেৰা হয় বা ধোঁৱাৰপৰা গোটেই ঘৰখনৰ ঘৰৰ পৰিৱেশটো লেতেৰা হয় আৰু বহুতখিনি সমস্যা সন্মুখীন হয় সেইখিনি আমিএল পি জি ৰপৰা পোৱা নাই এতিয়া এল পি জি ৰ কাপোৰ কানিও লেতেৰা হয় খৰি ব্যৱহাৰ কৰিলে কিন্তু এল পি জি ত তেনেকুৱা কোনো অসুবিধা নহয় এতিয়া ক'ৰবালৈ যাবৰ সময়তে আমি পটককৈ এল পি জি টো জ্বলাই গেছটো জ্বলাই আমি এল পি জি গেছটো জ্বলাই আমি পটককৈ পানীকণ গৰম কৰি লওঁ বা কিবা এটা পটককৈ বা কিবা এটা বনাই লৈ চাহ কাপ হ'লেও আমি পটককৈ বনাই খাব পাৰোঁ বা ভাতকিতাকে আমি পটককৈ বনাই খাব পাৰোঁ বা এতিয়া ল'ৰা ছোৱালী স্কুললৈ যোৱাৰ সময়ত আমি কোনো খৰি ব্যৱস্থা যদি কৰিবলগীয়া হয় আমাৰ ল'ৰা ছোৱালী বহুত দেৰি হ'বগৈ স্কুললৈ পঠিওয়াৰ সময়ত সেইকাৰণে সেইবোৰ নকৰাকৈ এল পি জি টো থকাৰ কাৰণে এতিয়া আমি এল পি জি গেছটো জ্বলাই পটককৈ ল'ৰা ছোৱালীক ভাতকেইটা বনাইছোঁ বা তাহাঁতক টিফিনটো দিছোঁ টিফিনটো দি পেলাই আমি পঠিয়াব পাৰিছোঁ সেইখিনিয়ে আমাৰ সুবিধা হৈছে মই জনাত খৰিতকৈ এল পি জি য়ে আমাক বহুতখিনি সুবিধা দিছে অসুবিধা হোৱাৰ কোনো কাৰণ নাই তাত